হেল্ল' অঁ মই হৰিহব বৰা হয়নে অঁ মই মানে সেই এই যিখন হোটেলত কালি যে আহি পেলাই আছোঁহি বুজিছে নাই কালিৰে পৰা আপোনাৰ এই বাকলি নুগুচোৱা আলু ভাজিকে দি আছে বেলেগ বস্তু একো দিয়া নাই মই ইয়াত থাকি আৰু খাই পেলাই মুঠেই ভাল পোৱা নাই মোতকৈও প্ৰধান হৈছে আমাৰ পৰিয়ালৰ মানুহখিনিয়ে ভাল পোৱা নাই সেইকাৰণে বেলেগ বাৰু কিবা ভাল বাৰু আছে নেকি নাই পোৱা নাই বা তাৰ কাৰণে বেলেগ কিবা ব্যৱস্থা আছে নেকি চাওকচোন হয় হয় হয় পাৰিম পাৰিম পাৰিম হয় হয় হয় নামবৰ ৰেষ্টুৰেণ্ট হয় হয়

হয় হয় হয় হয় হয় হয় হয় গাড়ী ৰাখিব পৰা জেগা আছে নহয় গাড়ী ৰাখিব পৰা জেগা আছে নহয় নিশ্চয় নিশ্চয় হয় হয় হয় হয় হয় হয় নিশ্চয় এতিয়া মই নামবৰতে যাম অঁ এতিয়া মই নামবৰলৈ গ'লে বেছি সুবিধা হ'ব ঠিক আছে দিয়া ধন্যবাদ তেতিয়া নামবৰলৈকে যাম দেই নামবৰলৈকে যাম আমি হয় হ'ব তেতিয়া আপুনি কাইলৈ ৰাতিপুৱা আহিবচোন বাৰু এপাক লগ কৰিবহি নিশ্চয় নিশ্চয় হয় হয় হয় ঠিক আছে ঠিক আছে ঠিক আছে হ'ব